মোৰ ৰাজ্যত পালন কৰা প্ৰধান ধৰ্মীয় উৎসৱ বিহু দিপাৱলী খ্রীষ্টমাছ এই সকলোখিনিয়ে পালন কৰা হয় দীপাৱলী ত্যোহাৰ ব্যক্তিগত হিচাপে মোক খুব ভাল লাগে কাৰণ আমি ঘৰবোৰ সজাবলৈ সুযোগ পাওঁ লাইট জ্বলাওঁ মম জ্বলাওঁ আৰু ফটকাও জ্বলাওঁ আৰু ল'ৰা ছোৱালীবিলাকৰ লগত অকণমান সময় বা বয়স হৈছে যদিও ল'ৰা ছোৱালীবিলকৰ লগত অকণমান দীপাৱলী জলাওঁতে অকণমান ধেমালিও কৰিবলৈ পাওঁ আৰু ঈদটো ভাল লাগে কাৰণ ঈদটো মই নিজে এগৰাকী হিন্দু ধৰ্মীয় মানুহ যেতিয়া আমাৰ ঘৰত পালন কৰা নহয় কিন্তু মোৰ বন্ধু আৰু মোক সকলোৱে মোৰ তেওঁলোক ওচৰ চুবুৰীয়াবিলাকে নিমন্ত্ৰণ কৰে আৰু তেওঁলোকৰ যিটো ইফতাৰ বুলি কয় সেইটোটো খাবলৈ মাতে আৰু সেইটো যিমান ধুনীয়াকৈ সজাই দিয়ে সেইটো খোৱাতকৈ বেছি দেখিয়ে ভাল লাগে আৰু তেওঁলোকৰ যিটো চেৱৈ সেইটোও খাবলৈ বৰ গোটেই বছৰটো হেপাহত ৰখি থকাৰ নিচিনাই এই হয় বুলি ক'লেও বেয়া নালাগে আৰু খ্রীষ্টমাছতো সেই তেনেকেই যিগৰা যিজন আমাৰ খ্রীষ্টিয়ান বন্ধু ভাই বন্ধু ভাই ভনী আছে তেওঁলোকেও নিমন্ত্ৰণ কৰে মানে চাবলৈ গ'লে সেই গোটেইখিনি মানে উৎসৱেই মানে যিখিনি নিজৰ ধৰ্মীয় হিচাপে পালন কৰোঁ সেইখিনিটো বাৰু আছেই যিখিনি নিজৰ ধৰ্মত নপৰে সেইখিনিও মানে পালন কৰি বা উৎসৱ মনাই যথেষ্ট আনন্দিত হওঁ আৰু বিশেষকৈ আমি অসমত থাকোঁ আৰু মই নিজেও এগৰাকী অসমীয়া বুলি ক'লে মানে বিহুটো ত' মেইন বিহু বুলি ক'লে ল'ৰা ছোৱালী ঘৰলৈ আহা বা আমি হ'লেও নিজৰ শহুৰ দেউতা নিজৰ মা দেউতাৰ ঘৰলৈ যোৱা সেইটো এটা আমেজেই বেলেগ বা এইটো আমেজ বা হেপাহটোয়ে বেলেগ বছৰটোত বহুতবাৰে যাওঁ কিন্তু সেইখিনি সময়ত যোৱা ঘৰত বস্তু পিঠা পনা বনোৱা হুঁচৰি আহা সেৱা লোৱা নতুন কাপোৰ ডাঙৰে সৰুক দিয়া সৰুয়ে ডাঙৰক দিয়া এই বিহুটো বিশেষকৈ বিহুটো লৈ বৰ মানে হেপাহেৰে গোটেই বছৰতো ৰখি থাকোঁ আৰু পিঠা লাৰু সান্দহ কত ৰকমৰ বনাওঁ ল'ৰা ছোৱালীয়ে খাই ভাল পাব আলহীয়ে খাই ভাল পাব মানে এই গোটেইখিনি উৎসৱেই মোৰ ভাল বা ওচৰ চুবুৰীয়া পালন কৰে কিন্তু বিশেষকৈ বিহুটোলৈ বৰ হেপাহেৰে ৰখি থকা হয়